মই প্ৰথম ছোৱালীজনী চাব গলোঁ ছোৱালীজনী মোৰ পচন্দ হ'ল তেতিয়া মাক দেউতাকক মই ক'লোঁ মোৰ ছোৱালীজনী পচন্দ হৈছে মই ল'ৰাটোক পঠিয়াই দিম তেতিয়া ল'ৰাটো গৈ মানে ছোৱালী পছন্দ খালে ছোৱালীও ল'ৰাক পচন্দ খালে ঘৰলৈ আহি মোক ক'লে মা বোলে মোৰ ছোৱালীজনী পচন্দ হৈছে আপুনি কি কৰে এবাৰ গৈ আহক গৈ তেতিয়া মই গৈ মানে মাক দেউতাকক ক'লোঁ মোৰ ল'ৰাটোৰ ছোৱালী পচন্দ হৈছে মোৰো পচন্দ হৈছে আপুনি ছোৱালীজনী আমাৰ ঘৰত দিব লাগিব তেতিয়া মাক দেউতাকে এটা তাৰিখ দিলে তাৰিখৰ মতেই এদিন মই মানে তামোল বটা ভাগ আৰু নিয়ম এটা আছে আমাৰ প্ৰথম আমি তামোল বটা ভাগিব গলোঁ তামোল বটা ভাগিব যাওঁতে তেতিয়া বিয়াৰ তাৰিখ হৈ যায় বিয়াৰ তাৰিখ হোৱা পিছত আমাৰ যিটো বিয়াৰ বৰ বিয়া পাতিলে আমি এখন আমি বৰ্ভা বুলি কওঁ বিয়া হোৱা আগ দিনা পাটৰ কাপোৰ তেল হালধি গোটেইবোৰ আমি কইনা ঘৰত দি থৈ আহোঁ তেতিয়া কইনা ঘৰৰ পৰা আকৌ আমাক এসাজ দি পঠিয়াইছে ল'ৰা ঘৰৰ পৰা সেই সাজটো আমি দৰাক পিন্ধাও আমাৰ সাজটো কইনাক পিন্ধাই সিহঁতে নিমন্ত্ৰণ কৰে আমাক দি পঠিওৱা দৰাৰ সাজটো আমি দৰাক পিন্ধাই আমি সেইটো আমি নিমন্ত্ৰন কৰাওঁ তাৰ পিছত মানে গধূলি আমাৰ ছোৱালী আনিব যোৱা সময়ত তেতিয়া আমি দৰায়ে আমাক মাক দেউতাকক সেৱা ভাগ সমাজক সেৱা লয় লৈ মানে আমি বিয়ানাম গায় উৰুলি দি আমি ছোৱালী আনিব যাওঁ ছোৱালী আনা জেগাত মানে হেৰি হয় তাত হোম পোৰে হোমত মানে আৰু এযোৰ কাপোৰ দিওঁ হোমৰ কাপোৰযোৰ বেলেগ সেইটো বগাৰ কাপোৰ বগা পাটৰ কাপোৰ হয় তাৰ পিছত এতিয়া হোমত মানে কোনে কোনে মান দান যি লাগে আমি গোটেইবোৰ দিওঁ মাইকী শাৰী দিব লাগে আমি মাইকী শাৰী দিওঁ বাপেকি শাৰী দিব লাগে বাপেকি শাৰী দিওঁ আৰু ভাই ককাই প্ৰেজেণ্ট যিমান যিখিনি বস্তু দিব লাগে আমি গোটেই বস্তুখিনি আমি দি পঠিয়াওঁ তেতিয়াহে আমি তেওঁলোকৰ ছোৱালীজনী আনিব পাৰোঁ আৰু ছোৱালীজনী আনি আমি মানে পদূলিত সেই ভৰি ধুৱাওঁ ভৰি ধুৱাই ৰভা তলিত বহাওঁ ৰভা তলিত বহোৱাই আমি মানে আঙঠি লুকুৱাব দিওঁ এটা কাঁহৰ বাতিত সেই দিওঁ আৰৈ চাউল দিওঁ দি পেলাই তাত আঙঠি লুকুৱাও সেইটো মানে আমি পাশা খেলা বুলি কওঁ সেই পাশা খেলোঁতে তেতিয়া ছোৱালীয়ে বিচাৰিব ল'ৰায়ো বিচাৰিব যদি ছোৱালীয়ে পায় ল'ৰা হাৰিব যদি ল'ৰাই পায় তেতিয়া ছোৱালীয়ে হাৰে তাৰ পিছত যেতিয়া সেইটো কাম শেষ হোৱাৰ পিছত আমি ভিতৰলৈ আনোঁ ভিতৰত আমি কলহত মানে পানী একলহ থৈ দিওঁ চাউল এপাচি থৈ দিওঁ তাৰ পৰা মাকে আনি পানী কলহত হাত দিব দিব আৰু পাচিটোত চাউলৰ পাচিত হাত দিব দিয়ে তেনেকৈ কৰি সেইখিনি পাকঘৰৰ পৰা ঘূৰাই আনি তেতিয়া ৰাইজৰ মাজত সেৱা লয় মাক দেউতাকক সেৱা কৰে কইনাই দৰাই তাৰ পৰা মানে তেতিয়া কাপোৰ কানি সলাব পাৰে আৰু তাৰ পিছত মানে আমাৰ তেতিয়া আৰু এটা ভোজ হয় গাহৰি দি পেলাই ভোজ দিয়া যায় গাহৰি দি পেলাই ভোজ দিওঁতে কইনাই মানে অলপ অলপ অলপ অলপ গোটেই সমাজখনকে দিব লগা হয় প্ৰত্যেককে দিব লাগিব গাহৰি মাংস তৰকাৰি প্ৰত্যেক মানুহজনকেই দিব লাগিব আমাৰ সমাজত যিমান আছে তাৰ পিছত তেনেকৈ কৰি আমি গধূলি আৰু এটা নিয়ম পাতোঁ ভকত দুজনমান লৈ দৰা কইনাক ঘৰ দিয়া বুলি কয় তেতিয়া মানে ভকত কেইজনৰ মাজত আমি তামোল বটা এটা দি পেলাই দৰা কইনাক সেৱা কৰি পেলাই তেতিয়া আমি ঘৰ দিওঁ